হয় মোৰ গান শিকাৰ খুবেই ইচ্ছা আছিল গান গাব পাৰোঁ নে নোৱাৰোঁ মাত বা ভাল নে বেয়া সেই বিষয়ে একো নাই কিন্তু মোৰ মনটোৱে গান গাবৰ মানে বহুত ইচ্ছা গান গাম কিন্তু আমাৰ দিনত তেতিয়া তেনেকে শিকাৰ মানে স্কুল চুলো সিমান সুবিধা নাছিল তাৰ উপৰি আৰু দেউতাহঁতে আৰু আইতাহঁতে মানে গান গাব যায় গান গোৱা মানে আৰু বেয়া যদিও বহু যুগৰ পুৰণি নহয় আমি তথাপিও মোৰ আইতাহঁতে বা এতিয়াও মানে দেউতা মাহঁতে বা মোৰ শাহুহঁতে মানে গান গোৱাটো মানে সিমানে গান গাই খাব লাগে তেখেতসকলৰ এতিয়া মোৰ শাহু নাইনটি ইয়াৰচ মোৰ ছোৱালীজনীকে কয় ইহঁ গান গাব ক'ত যোৱা ৰাতি নকৰিবি মোৰ দিনতো ঠিক দেউতাহঁতে তেনেকুৱা এই ৰাতি গান গাব যাব লাগে গান ক'ত শিকিব যায় গান গালে মানে বেয়া হ'ব সেই ধাৰণাটো অলপ অলপ হ'লেও আছিল তাৰ উপৰি তেতিয়া শিক্ষাৰ মানে একো মানে ওচৰত স্কুল কলেজ নাছিল শিকিব আহিব লাগিলে দূৰত আহিব লাগে অহা যোৱাৰো মানে অসুবিধা আছিল সেই আশাটো মানে মোৰ পূৰণ নহ'ল আৰু বহুত ইচ্ছা আছিল গান গোৱাৰ কিন্তু ইচ্ছাটো নহ'ল তাৰ উপৰি হোষ্টেলত থাকি পঢ়াৰ ইচ্ছাটোও আছিল কিন্তু হোষ্টেলত থকাৰ কথাটো আৰু দেউতাহঁতে নিদিয়ে আৰু হোষ্টেলত থাকি পঢ়িব নালাগে এটাই ছোৱালী মানে মানে হোষ্টেলত থাকিলে কি মানে কেনেকৈ থাকিব কি কৰিব সেই এটা ধাৰণা আছিল মানে সময়ৰ লগত চব এডজাষ্ট হৈ যায় কিন্তু দেউতা মাহঁতে ভাবিছিল ঘৰত একো নকৰা যদি নাওমান কিবা হয় তেতিয়া দেখোন কোৱা মা এইটো হ'ল কাপোৰটো মায়ে ধুই দিব লাগে মা হাতখন বিহাৰে তাতে যদি তোৰ জ্বৰ উঠে তেতিয়া তোক কোনে পানী দিব কোনে মানে ঔষধ আনি দিব সেইবিলাক ভাবিয়ে হোষ্টেলত থোৱাটোও নহ'ল বা সেই এই আশা দুটা মানে মোৰ জীৱনত ৰৈয়ে গ'ল